অই অঁ অৰুপ হেৰি ব'ল আজি পান পানবজাৰৰ পৰা আহোঁগৈ ব'লচোন কিতাপ দুখনমান কিনিবলগীয়া আছে অঁ এই কিতাপ তেনেকৈ নহয় এই এখন নতুনকৈ খুলিছে ন সেইখন তাতে কিবাকিবি কিতাপ পাওঁ নেকি গৈ আহোঁচোন টপিক ৰিলেটেড লাগিছিলে টপিক ৰিলেটেড তাত কিছুমান কিতাপ পোৱা নাই যাক পোৱা নাই তাকে পানবজাৰত গৈ পিনে সুধি চাওঁচোন অঁ সেইখনো এতিয়া পোৱা নাই এতিয়া তাকে বিচাৰি যাওঁ বাকী এইবিলাক অঁ ৰচনাৱলী লীলা গগৈ এইবিলাক ৰচনাৱলী লোৱা হৈছে বাকী লোকভাষা অঁ বাকী লোকভাষাৰ কিছুমানো লোৱা হ'ল কিন্তু আৰু মানে এই কিছুমান এই পোৱা নাই তাকে বিচাৰি গৈ চাওঁ ব'লাচোন অঁ সেইটো কৰিব লাগিব যাম বাৰু আৰু হেৰি তোমাৰ কিবা কিতাপ কিনিবলৈ আছে নেকি তোমাৰ কিবা কিতাপ চিতাপ কিনিব আছে নেকি নতুন কিবাকিবি উপন্যাস চোপন্যাস অঁ তালৈ যাব পাৰা ব'লাচোন গৈ চাওঁ ব'লা লগ পাম অঁ হ'ব দিয়া